হয় মই ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষিকা ছাত্ৰী ৰিমাই কৈছোঁ ৰিমা ৰীমা দুৱৰীয়াই কৈছোঁ আপুনি বাৰু মাজুলীৰ অঁ মাজুলীৰ হয়নে আপুনি হয় হয় মই আপোনাৰ লগত আচলতে মোৰ গৱেষণা সম্পৰ্কীয় কথা কেইটামান পাতিবৰ কাৰণে ফোন কৰিছিলোঁ আপুনি বাৰু আজৰি আছেনে অঁ মই মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰি আছোঁ চামগুৰি সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ লগত বিশেষ সংগতি ৰাখি সত্ৰীয়া পৰম্পৰাসমূহ অধ্যয়ন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ লগত সংযোগ স্থাপন কৰিবলৈ মোৰ গৱেষ গৱেষণা গুৰুৱে আপোনাৰ লগত সংযোগ কৰিবলৈ কৈছিলে আপোনাক বাৰু মই লগ পাব পাৰিমনে মাজুলীলৈ গ'লে অঁ এই থুলমূলকৈ মই আপোনাৰ আপোনাৰ পৰা কিবা এটা যদি আপুনি জনাব খোজে মই জানিব খুজিছোঁ তাৰমানে মাজুলীৰ বিশেষকে মানে যিটো স্বকীয় বৈশিষ্ট্য চামগুৰী সত্ৰ আৰু দক্ষিণপাট সত্ৰ তাৰ বিষয়ে আপোনাৰ ধাৰণা এটা মোক জনাব পাৰিব নেকি অঁ হয় হয় হয় এই দক্ষিণপাট সত্ৰত কেইবাটাও চৰকাৰী সংগঠনে মিউজিয়ামৰ কিবা কিবি সংগ্ৰাহালয়ৰ কিবা কিবি কাম কৰি থকা বুলি তাৰ বিষয়ে হয় দক্ষিণপাট সত্ৰৰ নিচিনা একেধৰণৰ কিবা মানে ব্যৱস্থাপনা সত্ৰটো গ্ৰহণ কৰা হৈছে নেকি

নিশ্চয়কৈ মই এইবাৰ বন্ধতেই মই যোৱা মানে আৰু দক্ষিণপাট সত্ৰ দুইখন সত্ৰলৈকে যাব পৰাকৈ থকাৰ ব্যৱস্থা যিটো মানে তেনেকুৱা ধৰণৰ ব্যৱস্থা সমাজত কিবা পোৱা যাবনে আপোনালোকৰ আগতীয়াকে কিবা মানে খবৰ কৰিব লাগিব নেকি হয় তেনেহ'লে আপোনাৰ লগত মই এইটো বিষয়ে আকৌ কথা পাতিম ধন্যবাদ আপোনাক